অঁ কোৱাচোন অঁ অ' মই শুনা নাই দেখোন কাৰো মুখত কেনেকুৱা ধৰণৰ ওলাইছে বুলি শুনিলা অঁ শুনিছিলা নি অঁ খবৰ এটা কৰি চাব লাগিছিলে তুমি বায়'ডাটা দিছা নি অঁ অঁ ভালকৈ তুমি দাদাক সুধি কনফাৰ্ম কৰাচোন যদি হয় দুইজনী নহ'লে যাওঁ ব'লা অঁ কি কি দিব লাগিব এতিয়া কোৱালিফিকেচেন কেনেকুৱা বিচাৰিছে অঁ আডাৰ কোৱালিফিকেচন লাগিব নেকি ঠিকে আছে অঁ তুমি কিবা নটিফিকেশ্যন পাইছা নেকি যদি পোৱা মোকো দিবাচোন কেতিয়া যাম বুলি ভাবিছা অঁ দিম আকৌ হ'ব আজি নাযাওগৈ কালিলৈ ওলোৱা নহ'লে অঁ দি দিবা মোৰখিনি মই তোমাক হোৱাটছাপত দি দিম তুমি দাদাক দিবা বনাই দিব

অঁ অঁ ঠিকে আছে চব দি দিম কাইলৈ ওলোৱা নহ'লে দি চাওঁগৈ অঁ অঁ তুমি মোক ফোন কৰিবা কালিলৈ অঁ অঁ হ'ব দিয়া অঁ মই শুধিম বাৰু কাৰোবাৰ মই লগৰ কেইটামান আছে শুধি চাব লাগিব ৰ'বা সিহঁতি যদি জানে মোক ক'ব বাৰু অঁ মই যদি গম পাওঁ তোমাক মই জনাম আৰু তুমিও দাদাক ভালকৈ সুধি চোৱা অঁ তাৰ পিছতে অঁ কাইলে তাৰ পিছতে দুইজনী যাওঁ ব'লা দি থৈ আহোঁ হয় নেকি তেতিয়াহ'লে সিহঁতকে সোধাচোন ভালকৈ অঁ অঁ তাইকে ভালকৈ সুধি চোৱা তাই ক'ব নহয় বৰ্ণালীয়ে অঁ অঁ বৰ্ণালী পৰা কথাবিলাক জানি লৈ মোক এবাৰ ফোন কৰিবাচোন অঁ অঁ হ'ব দিয়া